বৰ্তমানে সমাজত অন্ধবিশ্বাস কমি আহিছে যদিও একেবাৰে শেষ হৈ যোৱা নাই বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ যুগতো ব্যক্তিসকলে অন্ধবিশ্বাসক আশ্ৰয় দি আহিছে অন্ধবিশ্বাস বুলি ক'লে পোনতে দাইনী হত্যাকে প্ৰমুখ্য বুলি ধৰা হয় কোনো মহিলাই অভূতপূৰ্ব আচৰণ কৰিলে তেওঁৰ গাত দাইনী ছাঁ পৰিছে বুলি তেওঁৰ ওপৰত নিষ্ঠুৰ অত্যাচাৰ কৰা হয় আৰু অৱশেষত হত্যা পৰ্যন্ত কৰে ইয়াৰ উপৰিও থলুৱা লোকসকলৰ স্বাভাৱিক জ্বৰ হ'লে সেয়া বাহিৰা কিবা লাগিছে বুলি কোৱা হয় আৰু ৰুগীয়া ব্যক্তিজনক হস্পিতাললৈ নিয়াৰ বিপৰীতে বেজৰ দ্বাৰা জৰা ফুকা কৰা হয় সেই বেজে পানী জাৰি দিয়ে আৰু ঔষধৰ সলনি তেওঁক বেজৰ দ্বাৰা জাৰি দিয়া পানীহে খাবলৈ দিয়া হয় সেই পানী খাই তেওঁ বেছিহে ৰোগীয়া হৈ পৰে কোনো ব্যক্তিয়ে তেওঁ ব্যক্তিগত সম্পত্তি ৰক্ষাৰ বাবে বিভিন্ন উৰা বাতৰি প্ৰচাৰ কৰে যেনে যদি কাৰোবাৰ বাৰীৰ চুকত আম লিচু ও থাকে তেতিয়া তেওঁ উৰা বাতৰি প্ৰচাৰ কৰে যে সেই আম বা লিচু গছ জুপিত ভুত আছে তেতিয়া ল'ৰা ছোৱালীবোৰে আম বা লিচু তৰিবলৈ যাবলৈ ভয় কৰে আৰু তেওঁৰ উৰা বাতৰি সাৰ্থক হয় এনেদৰে আমাৰ সমাজত অন্ধবিশ্বাসৰ আশ্ৰয় অই দি আহিছে